মোৰ ঘৰ লখিমপুৰ জিলাৰ গ্ৰাম্যাঞ্চলত মোৰ গাঁওখনৰ নাম পানীগাঁও মই সৰুৰ পৰাই দেখি আহিছোঁ যে আমাৰ গাঁৱৰ বেছিভাগ মানুহ কৃষি কৰ্মৰ লগতে জড়িত গাঁওখনত প্ৰায় তিনিশ পঞ্চাছ ঘৰ মানুহৰ বসতি এই লোকসকলৰ ভিতৰত প্ৰায় দুশ পঞ্চাছ ঘৰ মানুহেই খেতি তথা কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল যদিও যথেষ্ট সংখ্যক মানুহে চৰকাৰী চাকৰি তথা ব্যক্তিগত খণ্ডৰ চাকৰিৰ লগতো জড়িত তেওঁলোকৰ পৰিয়ালবৰ্গ বা তেওঁলোকৰ মূল ঘৰখন কিন্তু কৃষিৰ ওপৰতেই নিৰ্ভৰশীল আচলতে কৃষিজীৱি অৱস্থাৰ পৰা তেওঁলোকে বৰ্তমান বিভিন্ন ধৰণৰ বেলেগ কামতো নিয়োগ হৈছে আমাৰ গাঁওখনৰ কৃষি কৰ্মৰ ক্ষেত্ৰত এক প্ৰধান সমস্যা হৈছে সোৱণশিৰি নদী আৰু গাঁওখনৰ পিছফালে বৈ থকা ৰঙা নদী এই দুই নদী মথাউৰি ভঙাৰ ফলত যি সময়ত ধান খেতি কৰা হয় যিহেতু গাঁওখনৰ বেছিখিনি মাটিয়েই দ' মাটি সেয়েহে ধান খেতিৰ বাবে খুব উপযুক্ত এই গাঁৱত ধান খেতিৰ পৰিমাণ খুব বেছি হয় কিন্তু বাৰিষাৰ সময়ত যেতিয়া মাটি ছপাই হাল বায় কঠিয়া সিঁচি মাটি ৰোৱাৰ সময় হয় সেই সময়তে নদী দুইখনৰ পানীয়ে বানপানীৰ ৰূপ লৈ মথাউৰি ভাঙি পথাৰসমূহত প্ৰৱেশ কৰে আৰু কৃষি কৰ্ম নষ্ট কৰে সৰুৰে পৰা দেখি আহিছোঁ যে আমাৰ গাঁওখনত প্ৰতি বছৰেই বানপানী হোৱা দেখা যায় গাঁৱৰ লোকসকলে ধান খেতিৰ উপৰিও খৰালি বা বাৰিষা শস্য়ৰ খেতিও বা শাক পাচলিৰ খেতিও কৰা দেখা পোৱা যায় সৰিয়হ মাটি মাহ তিল আদিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ শাক পাচলি যেনে ৰঙালাও জাতিলাও জলকীয়া বিলাহী কবি আদি খাদ্য সামগ্ৰীও গাঁওখনত খেতি কৰা হয় বৰ্তমান সময়ত বতৰৰ পৰিৱৰ্তনৰ বাবে প্ৰদূষণ হওক বা অন্যান্য কাৰণসমূহৰ বাবেই হওক বতৰৰ যথেষ্ট পৰিৱৰ্তন হোৱা দেখা গৈছে আৰু ইয়াৰ প্ৰভাৱ লখিমপুৰকে ধৰি দাঁতি কাষৰীয়া যিবোৰ জিলা আছে ধেমাজি মাজুলী আদি জেগাটো যথেষ্ট পৰিমাণে বৰষুণ দিবলৈ ধৰিছে যাৰ ফলত বাৰিষাৰ সময়ছোৱাত অত্যাধিক পৰিমাণে বৰষুণ হৈ থাকে আৰু বীজসমূহ নষ্ট হৈ পৰে কৃষকে সময়মতে ৰুব নোৱাৰাৰ বাবে আগতে যিধৰণৰ ফচল উৎপাদন কৰিছিল সেই একে ধৰণৰ ফচল উৎপাদন কৰিবলৈ বৰ্তমান সক্ষম নহয় সেয়েহে যথেষ্ট সংখ্যক গাঁৱৰ ৰাইজে খেতি কৰ্মৰ সলনি অন্য পন্থাও বাছি লৈছে গাঁৱৰ বহুতো যুৱকে খেতিৰ সলনি অন্যান্য ৰাজ্যত গৈ সৰু সুৰা কাম কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ লৈছে গাঁৱত দেখা পোৱা আন এটা অসুবিধা হৈছে চৰকাৰীভাৱে দিয়া আৰ্থিক সহযোগৰ পৰিমাণ খুব কম কৃষকসকলৰ বাবে আৰু যিসকল কৃষকে আচলতে কৃষি কৰ্মৰ লগত বিশেষভাৱে জড়িত হৈ যায় তেওঁলোকে এই সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম নহয় হয়তো তেওঁলোকৰ নিজৰ অজ্ঞতাৰ বাবে তথা চৰকাৰীভাৱে যি প্ৰশিক্ষণ প্ৰদান কৰি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগে সেই সজাগতা সঠিকভাৱে সৃষ্টি নকৰাৰ বাবে গাঁৱৰ কৃষক সমাজ এই আঁচনিসমূহৰ পৰা উপকৃত হ'ব পৰা নাই সৰু সৰু কৃষি জনিত প্ৰশিক্ষণসমূহ চৰকাৰীভাবে যদি প্ৰদান কৰা হয় তেন্তে কৃষক সমাজ অধিক উপকৃত হ'ব তদুপৰি বৰষুণৰ লগতে যেতিয়া ৰ'দ দিয়ে তেতিয়া একেধাৰে ৰ'দ দি থকাৰ ফলত পথাৰৰ মাটিবোৰ শুকাই যায় যাৰ ফলত পানীৰ অভাৱত কৃষকসকলে খেতি কৰিব নোৱাৰা হয় এই ক্ষেত্ৰত কিন্তু জলসিঞ্চন বিভাগৰ যি ধৰণৰ পদক্ষেপ হাতত ল'ব লাগে আমাৰ গাঁৱত তেনেধৰণৰ কোনো পদক্ষেপ হাতত লোৱা দেখা পোৱা নাই এই গাঁৱৰ ওচৰে পাজৰে বাকী যিসমূহ গ্ৰাম্যাঞ্চল আছে সকলোতেই ৰাইজে একেধৰণৰ অসুবিধাই সন্মুখীন হৈ আহিছে চৰকাৰৰ সদ ইচ্ছা আৰ্থিক সহযোগ আৰু কৃষকসকলৰ প্ৰশিক্ষণ এইক্ষেত্ৰত অতিকে জৰুৰী উৎপাদনমুখী হ'লেহে কৃষকসকলে অনুপ্ৰেৰণা লাভ কৰিব যিমানে বেছি উৎপাদন হ'ব কৃষকসকলে কৃষিকৰ্মৰ প্ৰতি অধিক অনুপ্ৰাণিত হ'ব